অঁ আপুনি জেলিনা গগৈয়ে কৈছে ন ক'ৰপৰা কৈছে বাৰু হু হু অঁ কওকচোন হয় হয় হয়

অঁ বিহু অঁ অঁ সেইটো কথা নহয় জানো

আচলতে কি হ'ল আমাৰ গাঁৱত বিহুটো স্বতঃস্ফূত হয় আৰু এই বিহুৰ দিনত মানে কওঁ কথাতে কয় নহয় বিহুৰে বলিয়া বুলি গতিকে সেইকেইদিনত আমাৰ গাঁৱৰ ৰাইজ মানে একেবাৰে উদুলি মুদুলি পৰিৱেশ আৰু উল্লাস হৈ থাকে একেবাৰে বিহু নাচি বাগি একেবাৰে আনন্দ মনত তেওঁলোকে সেইকেইটা দিন কটায় প্ৰধানকৈ আমাৰ বিহু হিচাপে তিনিটা যদিও আমাৰ ব'হাগ মাহত যিটো বিহু হয় ৰঙালী বিহু ধৰক গতিকে ৰঙালী বিহুটোতো আৰু ৰং ধেমালি বা আনন্দৰে স্ফুৰ্তিৰে নাচি বাগি আমি কটাওঁ আৰু আজিকালি কথা হ'ল কি বিহু আগৰ যেনেকুৱা ধৰণৰ বিহু সেই বিহুৰ প্ৰভাৱটো অকণমান আজিকালি কমি গৈছে কমি গৈছে মানে কি আজিকালি তাৰ মানে বিহুটো মঞ্চ বিহু হ'লটো গতিকে এই মঞ্চ বিহু হোৱাৰপৰা আমাৰ গাঁৱৰ মানে যিটো প্ৰভাৱ এই গাঁৱৰ প্ৰভাৱতকৈ মানে এতিয়া টাউনতহে বেছি প্ৰভাৱ পৰিবলৈ লৈছে এতিয়া টাউনবিলাকত দেখিছোঁ খুব ডাঙৰ ডাঙৰ মঞ্চ তৈয়াৰ কৰি তেওঁলোকে বিহু কুঁৱৰী বা বিহু ৰাণী নচুৱাই ভাল ভাল কমিটি যোগেদি তেওঁলোকে যথেষ্ট টকা সংগ্রহ কৰি ডাঙৰ মানে পেণ্ডেল তৰি তেওঁলোকে ভাল ভাল পুৰস্কাৰ দিয়ে গতিকে আজিকালি টাউনত বেছি জাক জমকতাৰে বিহু উদযাপন কৰা হয় আমাৰ গাঁৱত অৱশ্যে প্ৰভাৱ নাইকিয়া নাই বুলি নকওঁ আমাৰ গাঁৱতে আজিকালি এই টাউনৰ যিটো ধৰণ কৰণ সেই ধৰণ কৰণেৰে আমাৰ গাঁও অঞ্চলতো এতিয়া বিহু পাতিবলৈ লৈছে বিহুৰ মঞ্চ তৈয়াৰ কৰি পেলাই তেওঁলোকে ভাল ভাল আৰ্টিষ্ট আনি গাঁৱৰ ৰাইজক দেখুওৱাবলৈ বিচাৰে আৰু এইখিনি কৰিবলৈ যাওঁতে যথেষ্ট টকাও খৰচ হয় গতিকে আজিকালি বিহু বুলি ক'লে মানে বাইদেউ অলপ মানে টকা পইচাৰ খেললৈ আহিলে আৰু গতিকে ধন টকা পইচাইহে বিহু আৰু নহ'লে এনেই বিহু নহয় বুজিছেনে চব হুঁচৰি গোৱা পৰিৱেশটো আছে নথকা নহয় কিন্তু সেইটোও আজিকালি চাপ খাই আহিলে নহয় বাইদেউ হুঁচৰি এই আমি আগতে দেখোন বহাগৰ বিহু হুঁচৰি মাৰো বুলি ক'লে মানে একেবাৰে ব'হাগ মাহৰ আধা মাহ মাহটো পোন্ধৰ দিনমানলৈকে আমি বিহু মাৰিয়ে থাকোঁ আৰু বিহু মৰাই নহয় আমাৰ স্কুলবিলাকো মানে যথেষ্ট দিন বন্ধ দিয়ে বিহু বুলি কিন্তু আজিকালি এই বন্ধৰ এই দিনটো অলপ চাপি আহিলে কমি আহিলে ঠিক তেনেকৈ যেনেধৰণে মানুহে মানে বিহু আগতে উদযাপন কৰিছিলে সেই তেনেধৰণে উদযাপন কৰিবলৈ সময় এটা নোপোৱা নিচিনা হৈ থাকিল তেনেকুৱা হৈছে আৰু যদিও এনেই পৰিৱেশটো আছে নথকা নহয় হয় হয়হয় হয় হয়